গান আচলতে মই শুনি ভাল পাওঁ শিকি ভাল পাওঁ মই গান নাগাওঁ কিন্তু মই যেতিয়া আমাৰ ইয়াতে সবাহ চবাহ হয় গাঁৱত আৰু বহাগ বিহুত যেতিয়া আমাৰ ফাংচন পাতে ৰঙালী বিহু পাতে তাতে মঞ্চত মই গান গাওঁ বা সমবেত সংগীত গাওঁ কিমান সময় দিওঁ বুলি কথা নাই মই যিহেতু হয় অকলে গান নাগাওঁ হেৰি যেতিয়া আমাৰ কিবা সভা হওক কিবা মিটিং হওক কিবা পাতিলে গাঁৱত আমি যেতিয়া আমাক যেতিয়া আমাৰ গাঁৱৰ যিকেইটা আমি আপী আছোঁ মানে ছোৱালী আছোঁ সেইকেইটাক মাতে গোটেইকইটাক এক কৰে আৰু এসপ্তাহ ধৰি এটা ৰিহাৰ্চেল আৰম্ভ কৰে সেই তাত আমি যাওঁ সদায় গধূলি গধূলি বা আবেলি সময়ত তেতিয়া মানে তিনিটা মান বজাৰ পৰা হয়তো কেতিয়াবা দে যদি ৰ'দ চ'ত থাকে চাৰিটামান বজাৰ পৰাই ৰিহাৰ্চেলটো কৰে তেতিয়া আমি যাওঁ আমাৰ গাঁৱত সংঘও আছে এটা তাতে গোটেইগিলাৰে আমাৰ গোট খাওঁ গোট খোৱাৰ পিছত আমি ৰিহাৰ্চেল কৰোঁ হয় ভূপেন হাজৰিকাৰ সংগীত হওক ভূপেন্দ্ৰ সংগীত হওক বা জ্যোতি সংগীত হওক এটা অনুষ্ঠানটোৰ লগত জড়িত হৈ থকা তেনে মানে মিলা আৰু মিলা তেনে গান এটা গান এটা ৰিহাৰ্চেল কৰোৱাই তেতিয়া আমি গোটেইকেইটা ৰিহাৰ্চেল কৰোঁ তেনেকৈ কেতিয়াবা মানুহে মানুহৰ বাবেতো হ'লেও ভূপেন হাজৰিকাৰ গাওঁ যেতিয়া আমি গীত এটা শিকোঁ তেতিয়া আমি গানটো প্ৰথমতে হা লেখি লৈ যাওঁ সকলোকে গানটো দিয়ে ম'বাইলে ম'বাইলে বা আজিকালি সকলোৱে হোৱাটছআপ আছে হোৱাটছআপত গানটো দে কোনোবা এটাই লিখি হ'লেও সুৰত ধৰে তেতিয়া আমি গানটো ঘৰত পঢ়োঁ শব্দকেইটা চাওঁ যাতে শব্দকেইটা অন্ততঃ উচ্চাৰণ ভাল হয় ভুল নহয় লগতে গোৱাৰ গোৱাৰ কাৰণে সহজ হয় যাতে মুখস্থ কৰোঁ গানটো আগতে মুখস্থ কৰি লওঁ আৰু ঘৰত আওৰাই থাকোঁ জ্যোতি সংগীতৰ ভিতৰত আমি বহুতকেইটা জ্যোতি সংগীতে গাইছিলোঁ জ্যোতি সংগীত গিলা গালেও সেই একেটা যি গানে নাগাওঁ আমি একেদৰে কাম একেদৰে মানে ৰিহাৰ্চেল কৰোঁ লিখি লওঁ লিখি লৈ আৰু যি ধৰণে সুৰ তাল দিয়ে সেই সুৰটো সুৰ দি শিকাই সেই শিকোঁ আৰু কেতিয়াবা আমি নামো ধৰোঁ দিহানামো গাওঁ আমাৰ গ্ৰুপটোৱে তাৰ ভিতৰত মইতো ৰাম কৰতাল বজাইছিলোঁ মই বজাই ভাল পাওঁ ৰাম কৰতাল আৰু যেতিয়া আমি ৰিহাৰ্চেল কৰোঁ তেতিয়া নামৰ ৰিহাৰ্চেলো কৰোঁ সকলোৱে নাম কেইটা আমি লিখি লওঁ লিখি লৈ গাইও প্ৰথমতে গাই গাই শিকোঁ তাৰপিছত আমি গোটেই কেইটাই দুটা তিনিটাকে আমি পদ হওক দিহা হওক মুখস্থ কৰোঁ সেইকেইটা মুখস্থ হয় সেইকেইটা গোৱা সেইখিনি শুদ্ধকৈ গোৱাৰ পিছত আকৌ নেক্সট যিটো যিটো মানে পদ বা দিহা থাকে সেই দুটা সেই কেইটা মুখস্থ কৰোঁ তেনেকৈ আমি গান গাইছোঁ আৰু গানবোৰ শিকোঁ তেনেকৈ বা মই কোনো ধৰণৰ গানৰ ইস্কুলে চিস্কুলে যোৱা নাই এনেই যিখিনি পাৰোঁ আৰু সেইখিনি গাওঁ গাঁৱতে গাওঁ বেলেগত গাব যোৱা তেনেকৈ নাযায় তাৰপিছত গান এটা গাই দিব পাৰি মানুহে মানুহৰ বাবে যদিহে অকণো নেভাৱে সেই গানটো খুব গোৱা যায় তাৰপিছত লুই লুইতৰ পাৰৰে জাগা জাগা শক্তিপ্ৰাণ জননীৰ সন্তান জননীৰ সন্তান গানটো গাইছিলোঁ আমি

আমি বহুত গান গাইছোঁ আৰু বিভিন্ন অনুষ্ঠানত কেৱল বহাগ বিহু বুলি নহয় বহুত অনুষ্ঠানত আমি গান গাওঁ যিকোনো অনুষ্ঠানত গান গাওঁ যিটো গান যিহৰ লগত মিলে আৰু কলেজতো মই গান গাইছিলোঁ ইস্কুলতো গান গাইছিলোঁ যি চবতে কিন্তু মই সমবেত সংগীতে গাইছিলোঁ আজি বন্দো কি ছন্দে কিৰেটো খুব গাইছিলোঁ আগতে অ' বৰ ভাল লগা এটা গান গানটো ইমান দীঘল তথাপিও গানটো গাবৰ কাৰণে বহুত সহজ হৈ পৰে আজি বন্দো কি ছন্দেৰে সমবেত বিৰত নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ এই গানটো মই আটাইতকৈ ভাল লগা গান পৰাধীত পঙ্কিল কুঞ্চিত চিত মন নাই ফুল চন্দন ধূপ নাই ফুল চন্দন ধূপ এইটো গান বিশেষকৈ নৱাগত আদৰণি সভাতো আমি স্কুলত গাইছিলোঁ আৰু মোৰ মই এইটো গান বহুত ভাল পাওঁ অঁ সুৰটো বহুত ভাল লাগে সেইকাৰণে মই কেতিয়াবা ঘৰত এনেই তেনেই কাম নাথাকিলে শুই থাকোঁ বা কিবা কাম হ'লেও কৰি থাকোঁ সেইখিনি সময়ত কিন্তু মই এনেই আওৰাই থাকোঁ আজি বন্দো কি ছন্দেকি হওক মানুহে মানুহৰ বাবে যিকেইটা মই ভাল পাওঁ গান সেইকেইটা মই এনেই এনেই গাই থাকোঁ আৰু